হেল্ল' অঁ কোনে কৈছে অঁ কোৱা ভালনে অঁ তাকে আকৌ ফোন কৰিম বুলি ফোন আকৌ হেৰি হৈ থাকিলে যে এই কোৱা ঈশানী ভালনে অঁ এতিয়া ঘৰতে আছা অঁ অঁ ল'ৰা ছোৱালী স্কুলত দিলায়েই নেকি অঁ অঁ

ক'ত দিলা অঁ ইংলিছ মিডিয়ামত অঁ অঁ অঁ অঁ অঁ অঁ তাত অসমীয়াটো আছে জানো অঁ অঁ তাকেইটো আজিকালি ল'ৰা ছোৱালীবোৰ ইংলিছতে মানে চব দিয়া হয় ন ইংলিছটো প্ৰথমতে দিয়াই নহয় সেইকাৰণে অঁ অসমীয়াটো পাহৰি যায়গে আকৌ পঢ়িবলে দিগদাৰ এতিয়া ইংলিছত যোৱাৰ লগে লগে আংকুল আন্টি এনেকে খুড়া খুড়ী মাতিবলে সম্বন্ধবিলাকো পাহৰি থাকে ন তাকে আকৌ আমাৰ অসমীয়া ভাষাটো যে জীয়াই থ'ব লাগে একেবাৰে মানে হেৰিয়াৰ পৰা তথাপিও ঘৰত ধুনীয়াকৈ শিকাব লাগে আৰু গাৰ্জেন হিচাপত ন

আৰু কোৱা তাকে আকৌ ইংলিছ মিডিয়ামতে দিছিলোঁ সেই অসমীয়াটো তাকে নোৱাৰে আকৌ সেইটো কাৰণেই মই কৈছোঁ তোমাৰজনী আকৌ ইংলিছ মিডিয়ামতে দিছা তাকে আংকুল আন্টি কয় চাগে অসমীয়াটো এতিয়া হেৰিটো পাপা হেৰি দেউতা বুলি নেমাতেই পাপা তাৰপাছত আকৌ হেৰিয়কো গেন্ড ফাদাৰ গেন্ড মাদাৰ এনেকে ক'ব লাগে ককা আইতা সেইবিলাক থাকিয়েই যায় পেহা পেহী সেইকাৰণে তাৰমানে আমিবোৰে এতিয়া নিশিকালে এইবোৰ অসমীয়া ভাষাবোৰ গুচিয়ে যাবগে আৰু ন অঁ ভাত পানী বনালে অঁ অঁ অঁ নাই বনোৱা নাই বনোৱা বনাম আৰু অকণমান পিছত কোৱাচোন আৰু কোৱা

অসমীয়াবোৰ পায় অঁ অঁ অঁ অঁ

হয় হয় আমিবোৰে ভুলেই কৰিছোঁ আৰু ন অসমীয়াখিনি নিদি সেয়া ইংলিছো লাগে বাৰু লগাতো তাকে আকৌ তথাপি ঘৰত আৰু ভালকে চাবা আৰু তুমি পঢ়া শুনা মানুহ নহয় তাকে সেইখিনি সম্বন্ধবোৰ মানে থ'ব লাগে আৰু ন হয় হয় হয় খুড়া খুড়ী পেহা পেহী মহা মাহী এইবোৰ চিনিয়ে নাপায় চব আংকুল আন্টিয়ে হৈ যায় যে সহজ হৈ যায়গে লাগে অঁ অঁ যাম দেই অঁ অঁ অঁ ঠিক আছে অঁ অঁ